আজিকালি গৰু ম'হ বেছিকৈ গাখীৰ গৰু ম'হৰ বেছিকৈ গাখীৰ ওলাবৰ কাৰণে বিভিন্ন ধৰণৰ হৰমনযুক্ত দৰব খুৱাই গাখীৰ পৰিমাণ বৃদ্ধি কৰিছে কিন্তু এই গাখীৰ কেতিয়াবা মানুহক অপকাৰো কৰে কাৰণ এই দ্ৰব্য ঔষধবিলাকে এই পাৰ্শ্বক্ৰীয়াৰ সৃষ্টি কৰে আৰু গাখীৰৰ লগত মানুহকো কিছু পৰিমাণে হ'লেও অপকাৰ কৰে আনহাতে এইবিলাক খোওৱাৰ কাৰণে গাখীৰৰ পৰিমাণটো বৃদ্ধি হয় কিন্তু গৰুজনীও কিছু ক্ষতিসাধন কৰিব পাৰে